কাগজৰ কিতাপ আৰু অনলাইনৰ কিতাপৰ ভিতৰত মানুহৰ বাবে দুয়োটাই প্ৰয়োজন কাগজৰ ভিত কিতাপে মানুহক মানুহক শাৰীৰিকভাৱে ক্ষতি কৰিব নোৱাৰে আৰু অনলাইনৰ কিতাপৰ জৰিয়তে মানুহক বিভিন্ন ধৰণৰ ক্ষতিগ্ৰস্ত হ'ব পাৰে যেনেদৰে চকু কা চকু মূৰ মূৰৰ বিষ আদিৰ আদি মানুহৰ অসুবিধা হ'ব পাৰে কিন্তু কাগজৰ কিতাপৰ জৰিয়তে মানুহৰ তেনেকে শাৰী শাৰীৰিক কিছু ক্ষতিগ্ৰস্ত হ'ব নোৱাৰে অনলাইনৰ যুগে অ যিহেতু আধুনিক যুগত অনলাইনৰ মাধ্যমটোৱে প্ৰযোজ্য হৈ পৰিছে সেইকাৰণে মানুহলে সহজ হৈ পৰিছে কি যদিও কাগজৰ কিতাপ এখন কিনিবলৈ সামৰ্থ নহয় তেনেদৰে আমি অনলাইনতে সেই কিতাপখনৰ বিষয়ে অধ্যয়ন কৰিব পাৰোঁ অনলাইনৰ অনলাইনৰ যোগেদি বহুতো মানুহৰ সুবিধা হৈছে যিহেতু আগৰ দিনৰ মানুহে অনলাইনৰ কোনো ধৰণৰ সুবিধা পোৱা নাছিলে তাৰ জৰিয়তে মানুহবোৰ মানুহো বহুত বহুত অসুবিধা হ'ব লগা হৈছিলে কাৰণ আগৰ দিনৰ মানুহবিলাক আৰ্থিকভাৱেও বহুত দুৰ্বল আছিল সেইবাবে

তাৰ জৰিয়তে মানুহবিলাকে বহুতো সু অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছিল কাগজ কাগজৰ কিতাপৰ জৰিয়তে আমি সুস্থিৰভাবে এখন কিতাপ লৈ ভালদৰে অধ্যয়ন কৰিব পাৰোঁ যিহেতু অনলাইনৰ জৰিয়তে আমি ভালদৰে বহি বা বা কিতাপ এখন পঢ়িলে যোনটো অনুভৱ হয় সেই অনলাইনৰ মাধ্যমতে আমি সেইটো অনুভৱ লাভ কৰিব নোৱাৰোঁ কাৰণ আমি অনলাইনৰ যোগেদি পঢ়িলে এ বাৰে বাৰে ফোনটো চাই থাকিবলৈ মন যায় কিন্তু কিতাপ এখন পঢ়িলে আমাৰ তেনেদৰে নহয় এটা সুস্থিৰ মন লৈ আমি কিতাপ এখন অধ্যয়ন কৰিব পাৰোঁ অনলাইনৰ যোগেদি এ যিহেতু আজিৰ যুগত সুবিধা কিছু কিছু সুবিধা হৈছে যদিও কিছু কিছু যুৱ প্ৰজন্মৰ বাবে অসুবিধা সন্মুখীন হ'ব লগা হৈছে কাৰণ অনলাইনো কিছুমানে সু ভাল ব্যৱহাৰো কৰিছে কিছুমানে অপব্যৱহাৰো কৰিছে কাৰণ অনলাইনৰ জৰিয়তে আমি নজনা কথা বহুতো জানিব পাৰোঁ কিন্তু অনলাইনৰ জৰিয়তে আমাৰ এতিয়া যুৱ প্ৰজন্ম ধ্বংসৰ পথলৈ যোৱা দেখিবলৈ পাওঁ

প্ৰয়োজন যদিও আমি পৰাপক্ষত কাগজৰ কিতাপহে ব্যৱহাৰ কৰিব লাগে কাৰণ কাগজৰ কিতাপে এ কাগজৰ কিতাপ এখনে যিটো

শুই বা কিবা এটা কৰি হ'লেও মই অনলাইনৰ যোগেদিয়ে কিতাপ এখন পঢ়িব পাৰোঁ তেনেদৰে এ কাগজৰ কিতাপো আমি আঁকোৱালি ল'ব লাগে কাৰণ কাগজৰ কিতাপৰ জৰিয়তে আমি

নজনা কিছু কিছু প্ৰশ্ন আমি অনলাইনৰ যোগেদিয়ে এ ও চাই পঢ়িব পাৰোঁ

আমাৰ অনলাইনৰ যোগেদি সৰু সৰু অনুগল্প আদি এ পঢ়িবলৈহে আমাৰ সুবিধা হয় ডাঙৰ বা কিবা গল্প বা উপ উপন্যাস বা কাহিনী এটা আমি পঢ়িবলৈ একেথিৰে চাই থাকিবলৈ সক্ষম নহওঁ কাৰণ আমাৰ চকু আদি ক্ষতিগ্ৰস্ত কৰিব পাৰে এ তেনেদৰে আমি কিতাপ এখন পঢ়িলে আমাৰ মনটো সুস্থিৰ হৈ থাকিব আৰু লগতে শাৰীৰিক আৰু শাৰীৰিক শাৰীৰিক শাৰীৰিক অৱস্থা বেয়া অৱস্থাটো ভাল হৈ থাকিব পাৰে আ এ মই অনলাইনৰ যোগেদি বহুতো উপন্যাস পঢ়িছোঁ যেনেদৰে নিৰিবিলি সৰা ফুল আদি উপন্যাস মই অনলাইনৰ যোগেদিয়ে পঢ়িছোঁ

আমাৰ সুবিধা কিছু কিছু সুবিধা আছে আছে কি হয়তো কিছু কিছু অসুবিধাও হ'ব পাৰে কাৰণ কাগজৰ কিতাপৰ কিনিবলৈ সকলোৰে সমৰ্থ নাথাকে